আলহীক আপ্যায়ন কৰিব বুলি ক'লে আলহী কোনোবা এজন যদি আমাৰ ঘৰলৈ আহে তেওঁক আমি খুব ধুনীয়াকৈ আপ্যায়ন কৰোঁ মৰম চেনেহেৰে তেওঁক ৰাখোঁ ব্যৱহাৰটো মেইন আৰু খোৱাৰ ক্ষেত্ৰত আমাৰ সাধাৰণতে ঘৰতে এটা মাছ পোহা পুখুৰী আছে

মাছ ধৰি

খেৱালি জালেই হওক বা কেতিয়াবা বৰশীও বাওঁ আগতে বৰশীতকৈ আমি খেৱালি জাল বেছিকৈ ব্যৱহাৰ কৰোঁ

আৰু আলহীৰ ৰুচিৰ ওপৰতো নিৰ্ভৰ কৰে আলহীয়ে যদি কয় মাংস খাওঁ বুলি তেতিয়া মাংস অনা হয় আৰু পৰাপক্ষত আমি মাছটোৱে বেছি হেৰি কৰা হয় কাৰণ কি আমাৰ ঘৰত মা আৰু দেউতাহঁতে মাংস বৰকৈ নাখায় বিশেষকৈ ব্ৰইলাৰ একেবাৰেই নাখায় কম সংখ্যকহে মাংস খুওৱা হয় আৰু ঘৰতে হাঁহো আমি পুহোঁ হাঁহ সকলোৱে খায় মা দেউতাহঁতেও খায় যদি আলহীয়ে খাওঁ বুলি কয় হাঁহো তেনেদৰে ৰান্ধি খুওৱা হয় আৰু নহ'লে খেৱালি মাৰি পুখুৰীত মাছ ধৰা হয় আৰু মাছেদি তেওঁক ধুনীয়াকৈ বনাই আমি আপ্যায়ন কৰোঁ আৰু মই ৰান্ধিও বহুত ভাল পাওঁ বিশেষকৈতো মাংস বনাই মই খুব ভাল পাওঁ মাছটোতকৈও মাছ হ'লে মই কাটি বাচি দিওঁ সৰু মাছ চালানি মাছ সাধাৰণতে নেখাওঁ বুলি ক'লেও বেয়া নহয় আৰু আলহীকো আমি চালানি মাছ কেতিয়াও নুখুৱাওঁ পৰাপক্ষত আমি নিজৰ লোকেল মাছ খুৱাওঁ আৰু হাঁহো আমি পোহোঁ যথেষ্ট আমি হাঁহ পোহোঁ কেতিয়াবা এশ ডেৰশলৈকেও আমি হাঁহ পোহোঁ ঘৰৰ পোৱালী ঘৰৰে হাঁহ মুৰ্গী মাংস বৰকৈ আমি নাখাওঁ গতিকে আমি তেনেকৈ আলহীক আপ্যায়ন বা খুৱাবলৈ আমি ভাল পাওঁ আৰু যদিহে আলহীয়ে কিছুমান আলহী এনেকুৱা থাকে মাছ মাংস নাখায় তেতিয়া নিৰামিষেই আমি ৰান্ধি তেওঁক আমি খুৱাবলৈ যত্ন কৰোঁ